হয় মই প্ৰত্যেক্ষভাৱে গ্ৰহণ বা ধুমকেতুৰ দৰে কোনো মহাকাশীয় ঘটনা দেখিছোঁ এইবোৰে মোক যথেষ্ট আকৰ্ষিত কৰে গ্ৰহণ লাগিলে যেতিয়া সূৰ্যটো বা চন্দ্ৰটো নাইকিয়া হৈ যায় যেতিয়া আমাৰ জনবিশ্বাস আছে আৰু সেই বিশ্বাসবোৰ আমাৰ আইতা ককাবোৰেই আগৰ আইতা ককাবোৰে আমাক শুনাই সেইবোৰৰ পৰা যথেষ্ট আমি এইবোৰ দেখি উৎফুল্লিত হৈ যাওঁ